হয় অঁ ল'ৰাটোৰ নাম কি অঁ কোন ক্লাছত পঢ়ে

অঁ অঁ অঁ কি হৈছে অঁ এই এপ্লিকেশ্যন এখন অঁ হ'ব ছিগনেচাৰো লাগিব সেইটো তাত আপোনাৰ ছিগনেছাৰ ফোন নাম্বাৰো দিব অঁ আপুনি আপুনি নিজে এবাৰ স্কুললৈ আহিব অঁ আনিব অঁ এতিয়া ভাল পাইছে নাই অঁ আচ্ছা ঠিক আছে নহ'লে অঁ